হেল্ল' অঁ কোন অঁ অঁ কবিতা আছো অঁ আছোঁ আছোঁ অঁ বহুদিন মূৰত আছোঁ ভালে আছোঁ তোমাৰ ভালনে এই আছিলোঁ ৰবা এনেই আছিলোঁ কি কৰিছা অঁ চাহ খালা অঁ খালোঁ কেতিয়াবাতে খালোঁ পিছে বাকী অঁ অঁ আছোঁ ভালে আছোঁ বাকী ঘৰত ভালনে

অঁ শুনিছোঁ শুনিছোঁ অঁ তাকে ভাবিছোঁ যাম বুলি কি হয় নাই তেনেকৈয়ে কাৰো লগত পতা হোৱা নাই বহুত দিন আগতে এই পূজা এজনীৰ লগত কথা পতা হৈছিলে তায়ো কৈ আছিল তায়ে ক'লে মানে কথাটো অঁ সিহঁতো আহিব বোলে মানে তুমি যাবানে নাই তোমাৰ অঁ তোমাৰতো ওচৰতে ন যাব পাৰিবা অঁ তাকেইতো বহুত দিন মূৰত গোটেই কেইজনী লগ পাম ন অঁ অঁ পুৰণা স্কুলখনৰ অঁঁ চাদৰ মেখেলা পিন্ধিয়েই যাব লাগিব ন স্কুল যিহেতু পূৰণা স্কুল অঁ মেখেলা চাদৰ পিন্ধি যাব হয় অঁ তাকেইতো সৰুতে পঢ়ি অহা স্কুলখন ন অঁ কেইদিনমান পাতিব জানো চাৰিদিনমান হ'ব চাগে ন প্ৰগ্ৰাম অঁ অঁ অঁ তাকেইতো তায়ো ফোন কৰি ক'লে আহিব বুলি এনেকৈ ভাবিছোঁ ময়ো যাম বুলি পূৰণা স্কুলখনত নিজৰ স্কুলখন ন ছাৰ বাইদেউ বা লগৰবোৰকো লগ পাম তাকেই তুমি তুমি কি পিন্ধি যাবা অঁ তোমাৰ আৰু বাকী লগৰবোৰৰ লগত আছেনে কণ্টেক্ট অঁ এই নাম্বাৰবিলাক থাকিলে কথা পতা হয় ন এই চবেই নিজৰ নিজৰ কামত ব্যস্ত অঁ এই ব্যস্ততাৰ মাজতেই লগ অঁ এই ব্যস্ততাৰ মাজতেই এতিয়া লগ পোৱা যাব ন স্কুলৰ হীৰক জয়ন্তী পাতিছে অঁ তাকেইতো ভালেই কৰিছা মোৰ তাত যে নম্বৰটো নাছিলে নহয় তুমি কৰিছা এতিয়া ভালেই হৈছে কৰি থ'ম আৰু অঁ কৰিবতো ন একেলগতে পঢ়া এখন স্কুলত একেখন বেঞ্চতে বহা ন অঁ এতিয়া নাই এতিয়া চবেই নিজৰ নিজৰ কামত ব্যস্ত

অঁ এই আছে আছে চবেই ভালেই আছে ময়ো ভালেই আছে মা পাপা দাদা বৌ আছে সেইখিনিয়ে তোমাৰ পিছে ভালে ন অঁ অঁ অঁ গ'লে এইবাৰ স্কুলৰ হীৰক জয়ন্তীত গ'লে তোমালোকৰ তাতো যাম দিয়া অঁ তাকেইতো যাব লাগিব ন অঁ অঁ একেলগে লগ পালে যাম দিয়া বহুত সময় আদ্দা দিম ন অঁ তাকেইতো ভাল লাগিব

লগ পাম অঁ দিয়া পিছে লগ পাম দিয়া ন স্কুলতে লগ পাম দিয়া দিয়া পিছে অঁ অঁ দিয়া পিছে অঁ ৰাখি অঁ বাই বাই